আমাৰ ইয়াত ওচৰতে বা আমাৰ নিজৰ ঘৰখনতো কিছুমান মানিব নলগীয়া কথা কিছুমান মানিবলগীয়া হয় যিবিলাক অন্ধবিশ্বাস বুলি কোৱা হয় আচলতে এই অন্ধবিশ্বাসৰ মূল কাৰণবিলাক হৈছে আমি নিজে মনে সাজি লোৱা ধৰক কেতিয়াবা ভৰি ভাঙিছে আমি লতা বান্ধিছোঁ হাড় জইন হ'বৰ কাৰণে কিন্তু তেনেকুৱা ধৰণৰ কথা নহয় যে ৰছী বান্ধিলেই বা লতা বান্ধিলেই যে আমাৰ ভৰিটো ভাল হৈ যাব হাড়ডাল ভাঙিলে ডক্তৰৰ পৰামৰ্শ লৈ বা কি কৰিব লাগে তাৰ পৰামৰ্শ লৈ সেইখিনি ট্ৰিটমেণ্ট কৰা বেছি ভাল কিন্তু আমি নিজেই আমি কিছুমান অন্ধবিশ্বাসৰ তাৰমানে বলী হৈ পেলাই নিজেই আমি লতা বান্ধি থওঁ বা হালধি আমি বান্ধি থওঁ এনেকৈ ধৰি আমাৰ দিনবোৰ তেনেকেই গৈ থাকে কেতিয়াবা আমাৰ কাণবিলাকত কেতিয়াবা পুজ ওলাই সেই পোজৰ আমি ডক্তৰৰ ওচৰলৈ নিয়া নহয় কাণখন গেলিছে বুলি কিবা এসোপাৰ ৰস দি দিয়া হয় যাতে সোনকালে ভাল হ'ব মিঠাতেল বা নাৰিকল তেল এনেকৈ কাণত দি দিয়া হয় ভাল হ'ব কিন্তু সেইটো নহয় ওচৰৰ ডক্তৰৰ ওচৰলৈ গৈ তাক ট্ৰিটমেণ্ট কৰাতো অতি প্ৰয়োজনীয় গতিকে এনেধৰণৰ কিছুমান অন্ধবিশ্বাসৰ বলী হ'বলগীয়া হয় কেতিয়াবা দেখা যায় তাৰমানে এই ভূত ভূত বুলি কিছুমান ঐশ্বৰিক শক্তি থাকে যেন কাৰোবাৰ আত্মাই ঐশ্বৰিক শক্তিয়ে ক'ৰবাত মাত দিয়ে বা ওলায় বুলি কয় কিন্তু সেইবোৰ একো নহয় সেইবোৰ মনে ভবা কিছুমান কথা গতিকে এনেধৰণৰ কিছুমান অন্ধবিশ্বাসেই তাৰমানে গোটেই আমাৰ সমাজখনক তাৰমানে বিপথে পৰিচালিত কৰে গতিকে ইয়াৰ পৰা নিজে সাৱধান হোৱাৰ লগতে সমাজখনকো সাৱধানতা হ'বলৈ অনুপ্ৰাণিত কৰা ভাল